আমাৰ গাঁৱত বয়সস্থলোকসকল বিচনাত পৰি থকা থকা থকাকৈ অসুস্থ হোৱাৰ বহুত কাৰণ আছে মানে বানপানী হ'ল বানপানী হ'লে বানপানীত বহুত মানে ক্ষতি হয় অভাৱ অভাৱ বহুত আছে অভাৱৰ কাৰণেও হয় মানে সদস্য ঘৰৰ এই বিভিন্ন কাৰণবোৰ কি কাৰণ কি কি আৰু পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ যত্ন লয় এই এই অসুখ হোৱা বা এই অসুস্থ হোৱাৰ কাৰণ এইয়ে আৰু দৰিদ্ৰতা আৰ্থিক অনাটন আৰ্থিক অনাটনৰো কাৰণেই মানুহৰ মানে যিটো অসুখ হয় হয়তো জ্বৰ হ'ল মানে ভাল চিকিৎসা নাপায় ভাল চিকিৎসা পাব লাগে হস্পিতেলত বেছি ভালকৈ চিকিৎসা আজিকালি নকৰেই বিশেষকৈ মানে কণিষ্ঠ ডাক্টৰৰ দ্বাৰাই মানে মানে সেই পালা কাটই গতিকে ভালকৈ প্ৰাইভেট ডাক্টৰক দেখুওৱাৰ কাৰণেও তেওঁলোকৰ পইচা নাথাকে টকা পইচা নাথাকে সেইকাৰণে তাৰ মানে বেছিকৈ অসুস্থ হয় আৰু ঘৰৰ সদস্যসকলে কিবা কৰি বন্ধন লৈও হ'লেও কিবা কৰি হ'লেও মানুহৰ ধাৰ ধুপাৰ কৰি হ'লেও ঘৰৰ মুৰ্গী হাঁহ মুৰ্গী বেচি হ'লেও তেওঁলোকে যত্ন লয় সেইকাৰণে তাৰ মানে গাঁৱৰ বয়সস্থসকল বিচনাত পৰিয়ে পৰি থকা বিধৰ নহয় আৰু ইয়াতে মানে পৰিয়ালৰ লোকে আগৰি ধৰি চাই আৰু যত্ন লয় আৰু যিকোনো উপায়েৰে যত্ন লয়